প্ৰিয় ইউটিউব খাদ্য ৰেচিপি চেনেলৰ ভিতৰত মোৰ সকলোতকৈ প্ৰিয় হৈছে আমাৰ গাঁও নামৰ চেনেলটো সেই চেনেলটোত চৰাইদেউ জিলাৰ এখন ভিতৰুৱা গাঁৱৰ মহিলা এগৰাকীয়ে ৰেচিপিসমূহ বনায় তেনেই সাধাৰণ গাঁৱৰ জীৱন শৈলী দেখুৱায় কেনেকেনো আগত আগৰ দিনত বুলি ঠিক নহয় মানে গাঁৱত কেনেকৈ এতিয়াও বনায় সেইখিনি দেখুৱায় আৰু তাৰে এটা প্ৰিয় ৰেচিপি আছিলে কঁঠালৰ গুটি আৰু ঢেকীয়া শাকৰ লগত এনেকুৱা কিছুমান খুব সুন্দৰ সুন্দৰ ৰেচিপি কিছুমান দেখায় আৰু লগতে কিছুমান এনেকুৱা শাকৰো শাক দেখোৱায় যিখিনি সাধাৰণতে আজিকালি চহৰ বা নগৰত পোৱা নাযায় বা খোৱা নাযায় সেইখিনি তেনেকুৱা কিছুমান নতুন নতুন ৰেচিপি শিকিবলৈ সক্ষম হৈছোঁ